মই সচৰাচৰ পেনেৰেই নিজৰ লিখা পঢ়া সকলো কাম কৰিবলৈ ভাল পাওঁ আমি স্কুলৰ সময়ৰ পৰাই পেইন বা পেঞ্চিল ব্যৱহাৰ কৰি লিখা পঢ়া কাম কৰি আহিছোঁ আৰু বৰ্তমান সময়ো কৰি আহিছোঁ কিন্তু বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিকাশৰ ফলত বহুখিনি সলনি হৈছে লেপটপ আৰু মোবাইল আমাৰ জীৱনৰ এক অবিচ্ছিন্ন অংগ হৈ পৰিছে মোবাইল বা লেপটপ নহ'লে আজিকালি আমাৰ জীৱনত কোনোধৰণৰ কাম নচলে বা আমাৰ দৈনন্দিন জীৱন অচল হৈ পৰে বুলি ক'ব পাৰি আমি অফিচৰ বা স্কুল কলেজৰ যিকোনো ধৰণৰ কাম আমি ফৰ্ম ফিলাপ বা আমি এখন আবেদন পত্ৰ প্ৰদান দিয়া সকলোখিনি বস্তু যিহেতু কলমেৰে লিখি দিবলগীয়া হয় কিন্তু বৰ্তমান সময়ত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিকাশে বা বিকাশৰ ফলত আমি এইখিনি বস্তু অনলাইন যিহেতু অনলাইন হোৱা অনলাইনেৰে কৰিবলগীয়া হয় সেয়েহে মোবাইল বা লেপটপৰ ব্যৱহাৰ বৰ্তমান সময়ত বেছি হ'বলৈ আৰম্ভ কৰিছে মোবাইলত হোৱাটছআপ বা লেপটপৰ বিভিন্ন ধৰণৰ পি ডি এফ বা জে পি এক্সেল ফৰ্মেটত আমি বস্তুবোৰ লিখিবলগীয়া হয় সেয়েহে আমি লেপটপ আৰু মোবাইলো দৈনন্দিন সময়ত বেছি ব্যৱহাৰ কৰিবলগীয়া হৈছে মই লিখিবলৈ বিশেষকৈ কাগজ কলমেই বেছি ভাল পাওঁ কাগজ কলমত লিখিলে নিজৰ পৰম্পৰাগত নিজৰ শৈলীত লিখিব পৰা যায় আৰু নিজৰ লিখাৰ এক শৈলী থাকে সকলোৰে আৰু সেই শৈলী আমাৰ লিখাৰ কাগজ কলমত প্ৰকাশ পায় কাগজ কলমৰ লগত আমি বহুত নষ্টালজিকভাৱে জড়িত হৈ আছোঁ আমাৰ অতীজৰ পৰাই আমি কাগজ কলমেৰে লিখা চলি আছে কিন্তু বৰ্তমান সময়ত এইবোৰ বহুত সলনি হোৱা দেখিবলৈ পোৱা গৈছে

বৰ্তমান সময়ত কাগজ কলম আৰু লেপটপ আৰু মোবাইলৰ দুইটাৰে পাৰস্পৰিক ব্যৱহাৰ দেখিবলৈ পোৱা যায় আমি এটাক এৰি আনটোৰ কথা চিন্তা কৰিব নোৱাৰোঁ মই প্ৰয়োজন সাপেক্ষে কাগজ কলমৰ ব্যৱহাৰ কৰোঁ আৰু প্ৰয়োজন সাপেক্ষে লে লেপটপ আৰু মোবাইলৰ ব্যৱহাৰ কৰা হয় আমি স্থান কাল পাত্ৰ সাপেক্ষে এই সকলোখিনি আমাৰ শৈলীৰ ব্যৱহাৰ কৰিবলগীয়া হয় কিয়নো কেৱল আমি নিজৰ সংস্কৃতি নিজৰ পৰম্পৰাগত শৈলীকে আমি যদি আকোৱালি লৈ আমি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ আধুনিকীকৰণৰ যিখিনি শৈলী সেইখিনি আমি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰোঁ তেতিয়াহ'লে আমি সময়ৰ লগত নিজকে খাপ খোৱাই চলিবলৈ সক্ষম হ'ব নোৱাৰিম সেয়েহে যদিও আজিকালি সময়ত বহুত মানুহে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ নতুন নতুন শৈলী ব্যৱহাৰ কৰিব পৰা নাই তথাপিতো আমি সময়ৰ লগত খোজ মিলাই আমি নতুন নতুন শৈলী কিছুমান আকোৱালি আৰু শিকিবলৈ চেষ্টা কৰিব লাগিব আমি ঠাই বিশেষে কাগজ কলম ব্যৱহাৰ কৰা হয় আৰু ঠাই বিশেষে এতিয়া অনলাইন লেপটপ আৰু মোবাইলৰ জড়িয়তে টাইপ কৰিবলৈ আৰম্ভ কৰা হৈছে এতিয়া আমাৰ চৰকাৰে বিভিন্ন ক্ষেত্ৰত পুৰণি দিনৰ কাগজ কলমৰ ব্যৱস্থা বাদ দি বৰ্তমান লেপটপ আৰু মোবাইলত টাইপৰ জড়িয়তে যিখিনি বস্তু হ'ব পাৰি সেইখিনি বস্তুৰে খৰতকীয়া কৰিবলৈ চেষ্টা কৰা হৈছে আৰু যিহেতু লেপটপ আৰু মোবাইলত ব্যৱহাৰ কৰা আমাৰ কথা আমাৰ যিখিনি লিপি সেইখিনি দীৰ্ঘদিন ধৰি সং সং সংস্কাৰ সংৰক্ষণ কৰি ৰাখিব পাৰি সেয়েহে এইবোৰৰ ব্যৱহাৰ আমাৰ বাবে ভৱিষ্যতত অতিকৈ প্ৰয়োজনীয় হৈ পৰিব বুলি মোৰ বোধ হয়